মই আপোনাৰ যিটো প্ৰডাক্টৰ বিষয়ে ক'বলৈ গৈছোঁ সেইটো হৈছে আপোনাৰ চাৰ্জাৰ মই যোৱা পৰ কালি পৰহিয়ে মই মানে আপোনাৰ এডাল চাৰ্জাৰ কিনি আনিছিলোঁ যোনডাল চাৰ্জাৰ মানে আপোনাৰ দামটো বহুত কম আছিলে সেই মানে আপোনাৰ কম হয় ভাবিছিলোঁ কি চাৰ্জাৰপাত ছাগৈ ইমান কম লৈছে ইমান ভাল নহ'ব কিন্তু মই আহিয়ে লগে লগে আপোনাৰ মোৰ মোবাইলটো চাৰ্জ দিলোঁ আপোনাৰ দহ মিনিটৰ পিছতেই মানে একদম মোৰ ফুল চাৰ্জ হৈ গ'ল আৰু তাৰপিছত লগে লগেই মানে আপোনাৰ মোৰ ভণ্টিৰ মোবাইলটোও চাৰ্জ দিলোঁ তায়ো মোবাইলটো মানে দহ মিনিট নালাগিলেই মানে ফুল চাৰ্জ হৈ গ'ল আৰু দুই দুটা ইটোৰ পিছত সিটো মই চাৰ্জ দিছোঁ কিন্তু মানে একো গৰমো হোৱা নাই চাৰ্জাৰপাত আৰু মানে বহুত ভাল পাইছোঁ মানে চাৰ্জাৰপাত আৰু হয়তো যিহেতু আপোনাৰ চাৰ্জাৰপাতৰ দামো অপোনাৰ ইমান নহয় সেইটো কাৰণে মই মানে চবক চবকে মই এইটোকে গাইড কৰিম যে এনেকুৱা এপাত আপুনি কম বহুত কম মূল্যত আপুনি এপাত যে এনেকুৱা চাৰ্জাৰ পাব তাৰমানে কিনিব পাৰিব